আমাৰ ৰাজ্যত বহুতো জাতি জনগোষ্ঠী আছে জাতি জনগোষ্ঠীৰে ভৰপূৰ আমাৰ অসম ৰাজ্যখন জাতি জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠী মাজত বিভিন্ন ধৰণৰ পৰম্পৰাগত নিয়ম নীতি আছে নিয়ম নীতিৰ দ্বাৰাই চলি আছে জাতি জনগোষ্ঠীবোৰ আৰু লগতে সাজ পোচাকৰো বিভিন্নতা আছে ধৰক আমাৰ ইয়াতে বামুণ শূদ্ৰ আছে মিচিং আছে কাৰ্বি বা আৰু অন্যান্য আহোম আছে আহোম বিভিন্ন জাতি জনগোষ্ঠী আছে আমাৰ ৰাজ্যখনত গতিকে আৰু এটা কথা ৰাজ্যখনত এই বিভিন্ন জাতিৰ মাজত সাজ পোচাকৰ বিভিন্নতা আছে বিভিন্ন ধৰণৰ সাজপাৰ পৰিৱেশন কৰে তেওঁলোকে পিন্ধে বা বিভিন্ন উৎসৱ পাৰ্বণত তেওঁলোকৰ নিজা নিজা যি পৰম্পৰাগত সাজপাৰ সেইবোৰ পিন্ধে আমাৰ বড়োসকল আছে বড়োসকলে দখনা পিন্ধে দখনা ছোৱালীসকলে দখনা পিন্ধে তাৰপিছত আমাৰ বামুণ বামুণ বা আমি যিবিলাক আমাৰ উৎসৱ পাৰ্বণ থাকে আমি ধূতি পিন্ধো ধূতি পিন্ধো পিন্ধিকেনে আমি মন্দিৰত যাওঁ মন্দিৰত গৈ আমি সেৱা জনাও ভগৱানৰ ওচৰত মানে আমাৰ যি দেশৰ উন্নয়নৰ কাৰণে বা নিজৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ কাৰণে আমি সেৱা কৰো যাতে আমাৰ মংগল হয় ভৱিষ্যত আমাৰ দেশৰ উন্নতি হয় বা এই এইবিলাক যাতে আমাক ভালদৰে ভগৱানে ৰক্ষা কৰে সেৱা কৰো আৰু ধূতি চোলা পিন্ধো তেতিয়া ধূতি চিন্তা চোলা পিন্ধো মুছলিম আছে মুছলিমসকলৰ কি কৰে তেওঁলোকে যেতিয়া জানাজা কৰিব যায় তেতিয়া তেওঁলোকে সেই পিন্ধে তেওঁলোকো পিন্ধি যায় গা পা ধুই নতুন পিন্ধি জানাজা কৰিব যায় বিভিন্ন পৰম্পৰাগতভাৱে বিভিন্ন ধৰণৰ সাজপাৰ আমাৰ ইয়াত আছে আৰু জনগোষ্ঠীয় বহুতেই আছে জাতি জনগোষ্ঠীৰ মই যিখিনি জানো এইখিনি কৈছো কিন্তু এনে অজস্ৰ আছে মোটামুটি অসমখন বাৰেবৰণীয়া মানে এখন ৰাজ্য ভাৰতবৰ্ষৰ এখন উল্লেখযোগ্য ৰাৰেবৰণীয়া ৰাজ্য য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সম্প্ৰীতি ভাতৃত্ববোধ ভাবৰ দ্বাৰাই অনুপ্ৰাণিত হৈ শান্তিপূৰ্ণভাৱে চলি আছে সকলোৱে মিলা প্ৰীতিত চলি আছে কোনো খেলি মেলি নাই আমাৰ আমি সকলোৱে আমি জাতি জনগোষ্ঠীৰ মাজত সহায় সহযোগীতাৰে বা মিলা প্ৰীতিৰে চলি আছোঁ আমাৰ কোনো খেলি মেলি নাই আমি বিভিন্ন অনুষ্ঠান ধৰক বড়োসকলে অনুষ্ঠান পাতে আমিও সহযোগ কৰো বা আমি যদি পাতো আমাৰ যিবিলাক অনুষ্ঠান থাকে সেই সভা সেইবিলাকত তেওঁলোকেও আমাৰ লগত সহায় সহযোগীতা আগবঢ়ায় বা মুছলিমসকলেও আমাৰ লগত থাকে ধৰক গতিকে আমি সকলোৱে থাকোঁ আমাৰ ইয়াত কোনো ভেদাভেদ নাই আমি সুন্দৰভাৱে ভাই ভাই এনেকুৱা এটা ভাব লৈ আমি চলি থাকো আমাৰ অসমখন বহুত মানে বহুত জনগোষ্ঠীয়ে আছে বিভিন্ন পাহাৰীয়া আছে পাহাৰীয়া কাৰ্বি এইবিলাক আছে মিচিং আছে মিচিং চাউতাল আছে চাউতাল তেওঁলোকে ধেনু কাড় তেওঁলোকৰ মানে চিহ্ন আৰু তাৰপিছত আছে বড়োসকলেও পূজা কৰে এই তেওঁলোকে বাথৌ পূজা কৰে আমাৰ অসমীয়া আছে অসমীয়া আমি বিহু কৰো বিহু আছে আমাৰ উৎসৱ আমাৰ তিনিটা বিহু আছে ৰঙালী বিহু কঙালী বিহু সেইবিলাক আছে গতিকে আমি আমাৰ বিহু আমি উদযাপন কৰো আমি আমাৰ না নাচনী আমি যিবিলাক বিহু মাৰো ঢোল পেঁপা গগনা এইবিলাক লৈ আমি বিহু মাৰিব যাওঁ আমি ঘৰে ঘৰেও মাৰো বা আমাৰ ফাংচন থাকে বা মুকলি বিহু পাতে অনুষ্ঠান থাকে সেইবিলাকত পৰিৱেশন কৰা হয় নাচনী ছোৱালীসকলে মুগাৰ মেখেলা চাদৰ পিন্ধে কপাত কপৌফুল লয় আৰু ল'ৰাসকলেও ধূতি পিন্ধে চোলা পিন্ধে মুগাৰ মুগা কালাৰৰ লগতে ঢোল পেঁপা লয় মূৰত গামোচা গামোচা বান্ধি লোৱা হয় আৰু সেইবোৰ কৰি লৈকিনে আমি বিহু মাৰো আমি হুঁচৰি গাওঁ আৰু আমি মানুহৰ ঘৰে ঘৰেও বিহু মাৰো বিহুগীত গাওঁ আমি আমাৰ অসমীয়া বিহুগীত আছে আমাৰ বড়োসকলেও মানে তেওঁলোকে বৈশাগু বুলি কয় তেওঁলোকো যায় তেওঁলোকৰো অনুষ্ঠান হয় গতিকে আমি এনেকৈ মিলা প্ৰীতিৰে আমি অসমত শান্তিৰে আমি সকলো জীয়াই আছো আৰু লগতে নৰেন্দ্ৰ মোদিৰ নেতৃত্বত যেতিয়াৰে পৰা বি জে পি চৰকাৰ হৈছে তেতিয়াৰ পৰা দেশৰ উন্নয়ন দিনক দিনে বাঢ়ি গৈছে গোটেই বিশ্বতে যদি আজি আমি চাওঁ গোটেই বিশ্বতে এটা মানে ভাল উল্লেখযোগ্য ব্যক্তি হিচাপে নৰেন্দ্ৰ মোদি চাহাব পৰিগণিত হৈছে গতিকে আমি তেখেতক ওৱেলকাম জনাইছো আজি দেশৰ যি উজ্জল যিটো মানে উজ্জলতা সেইটো মানে নৰেন্দ্ৰ মোদিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে গোটেই বিশ্বই আজি গম পোৱা হৈছে যে ভাৰত এখন ভাল দেশ বা শক্তিধৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিছে নৰেন্দ্ৰ মোদিৰ নেতৃত্বত আৰু লগতে আমাৰ তেখেতৰ কাৰণে আজি আমি গোটেই ভাৰতবৰ্ষতে জাতি জনগোষ্ঠী সমভাৱাপন্ন যিটো তেখেতৰ মনোভাৱ তাৰ কাৰণে আজি সকলোৱে শান্তিৰে বা সকলোৱে মুখত হাঁহি ৰিৰিঙিৰ দ্বাৰাই সকলোৱে শান্তিপূৰ্ণভাৱে জীয়াই আছে গতিকে ধন্যবাদ